অঁ ক'ত আছা অঁ এই মই ভাবিছিলোঁ হ'লীত ক'ৰবাত ফুৰিব যাওঁ বাইক লৈ মেলি

যাব পৰা যায় জগাডোখৰ ভালেই

অঁ সেইটো ভালেই বেয়া নহয় অঁ অঁ অঁ ভালেই হ'ব বাৰু ঠিকেই আছে তেন্তে অঁ অঁ অঁ অঁ অঁ বাকী খোৱা বোৱাটো কি কৰিবা অঁ মইতো ভাবিছিলোঁ আমি ইয়াৰ পৰা যোগাৰ কৰি লৈ যাম তাতেই যদি বনাই খাওঁ তেতিয়া আৰু অলপ বেলেগ এটা মানে অনুভূতি হ'ব আৰু মই এইটোৱে বনাই মেলি নহয় বনাই মেলি নহয় মই ভাবিছিলোঁ ইয়াৰ পৰা সব যোগাৰ কৰি লৈ গৈ তাত বনাই খাম বুলি অঁ ত' ঠিক আছে তেন্তে হেৰি কাইলৈ ৰাতিপুৱাই লগ পাম আৰু ঠিক আছে হ'ব দিয়ক